হেল্ল' ইলেক্ট্ৰিচিটি অফিচ হয়নে মই ভেৰপৰা পৰা কৈছিলোঁ যোৱা মাহৰ ইলেক্ট্ৰিচিটিৰ বিলখন মই পাইছিলোঁ আৰু বিলটো পৰিশোধ কৰা হৈছিল আপোনালোকৰ ৱেবছাইটৰ পৰা মেছেজো আহিছে কিন্তু মই নিশ্চিত হ'বৰ কাৰণে বিলটো আপোনালোকৰ পৰা জানিব বিচাৰিছোঁ মোৰ আই ডি আৰু নামটো হোৱাটছএপত দি দিয়া হৈছে আপোনালোকে পাৰিলে চাই দিব ধন্যবাদ